অ' বাইদেউ চা আকৌ হেডফোনডাল পোনে আনিছিলোঁহে ভূঞা দাৰ দোকানৰ পৰা ভূঞা ষ্টোৰৰ পৰা আনিছিলোঁ হেডফোনডাল পোনে আনি লগাইছোঁ মানে হেডফোনডাল ইমানে এটা চাইড শুনে এটা চাইড নুশুনে এনেখুৱা খং উঠিছে সেইখন দোকানৰ পৰা আৰু বজাৰ চজাৰ নকৰোঁ দে নানিব দে কেতিয়াও ইমান বেয়া বস্তু বিক্ৰী কৰে গতিকে এই হেডফোনটো আনিবই নালাগে তাৰ দোকানৰ পৰা অ দামটো একদম ভালকৈ লৈছে বস্তুটো বেয়াকৈ দিছে এনেকুৱা বেয়াকৈ কেলৈ বিক্ৰী কৰিব লাগেনো পইচাটোতো ভালে লৈছে ন' গতিকে বস্তুটো ভাল দিব লাগে সিহঁতি ইমান বেয়া হেডফোনডাল দিব নালাগে নহয় মোক ঘূৰাই দিলেও এতিয়া বেয়া পাব দিওঁতে ভালেই দিছিলোঁ সেইবুলি ক'ব গতিকে বস্তু যে সব দোকানৰ পৰা আনিবই নালাগে বেয়া বেয়া বস্তুবোৰ বিক্ৰী কৰিব বিশেষকৈ হেডফোনবিলাক বিক্ৰী কৰিব নালাগে বেয়াকৈ তেওঁলোকে সেইটো বহুত ভুল কৰে মানে মানে কি বস্তুটো হেডফোনটো কেতিয়া লয় মানুহক যেতিয়া প্ৰয়োজন হয় তেতিয়াহে লয় এনেইতো হেডফোনটো নলয় গতিকে বেয়া হেডফোনটো বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন বুলি ভাবিব নালাগে গ্ৰাহকৰ অকণমান কষ্ট হয় পইচা পাতি খৰচ হয় কিবা হয় এনেকুৱা খং উঠিছে নহয় বেয়া হ'ল হ'ল আৰু বেয়া কাৰণে সেইকাৰণে এতিয়া ব্যৱহাৰ নকৰোঁ আৰু গতিকে ইমান বেয়া হেডফোন আনিবই নালাগে দেই মই তাৰপৰা আৰু বজাৰ নকৰোঁ আৰু গম পালে তেনেকুৱা হ'ল আকৌ